তৰাবিলাকৰ বিষয়ে তেনেকুৱা প্ৰিয় বুলি কথা নাই পৌৰাণিক কোনো আখ্যান বা কাহিনী বুলি ক'লে বিশেষকৈ ধ্ৰুৱতৰাৰ ক্ষেত্ৰত আমাৰ এটা কথা আছে যে তেওঁ সেই তৰাটো স্থিৰ হৈ থাকে ধ্ৰুৱতৰা মানে আকাশত এটা নিৰ্দিষ্ট স্থানত দেখিবলৈ পোৱা যায় গতিকে মানুহে মন স্থিৰ কৰিবৰ কাৰণে নিজকে ধ্ৰুৱতৰাৰ লগত মানে এটা একান্তভাৱে সেই তৰাটোৰ ওপৰত যদি লক্ষ্য কৰি থাকে তেতিয়া হ'লে মনটো স্থিৰ ৰাখিব পাৰে এইটোকে এটা ভাবিব পাৰি অন্য তেনেকুৱা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণে ভুল মন ভুলোৱা তৰাবিলাক সৃষ্টিৰ কাহিনী মানে চন্দ্ৰ আৰু সূৰ্যৰ কাহিনী ইত্যাদি ইত্যাদি বনাইছে সেইবিলাকৰ বৰ বিশেষ মানে আজিৰ তাৰিখত কোনো গুৰুত্ব আছে বুলি মই নাভাবোঁ